এইটো জমে'টৰ কাষ্টমাৰ কেয়াৰ হয়নে হয় মই আপোনাৰ আপোনালোকৰ এপৰ পৰা অৰ্ডাৰ দিছিলোঁ মই মানে ডেলিভাৰী পাৰ্টনাৰজনক মানে মই ফিডবেক দিব বিচাৰিছোঁ হয় মই অৰ্ডাৰ দিয়া ৰেষ্টুৰেণ্টখনৰ নাম আছিলে দা ডেলিচিয়াছ অঁ মই ম'ম' অৰ্ডাৰ কৰিছিলোঁ হয় গোলাঘাট ডিষ্ট্ৰিক্ট পিনক'ড ছেভেন এইট ফাইভ ছিক্স জিৰ' টু হয় মই জনাব বিচাৰিছোঁ যে তেওঁ মানে আমাৰ ইয়াত মানে বৰষুণ দি আছিলে হ'লেও তেওঁ মানে ইমান ধুনীয়াকৈ মানে আপোনাৰ সময়মতে আহি পাইছেহি বৰষুণৰ বতৰটো আপোনাৰ মোক সেই বস্তুখিনি একো পানীত নিতিতাকৈ আনি দিলেহি হয় হয় আৰু তেওঁৰ ব্যৱহাৰো বহুত ভাল আছিল বহুত হেল্পফুল হয় হয় হয় মানে এইকাৰণে মানে মই তেওঁক মানে আৰু ৰেটিংটো ভাল দিব বিচাৰিছোঁ ইমান মানে কষ্ট কৰি অনাৰ কাৰণে হয় আৰু মই তেওঁৰ টেনৰ ভিতৰত টেনেই দিব বিচাৰিছোঁ হয় ইমান কষ্ট কৰি অনাৰ বাবে মানে ভাল লাগিলে মানে সেইকাৰণে মই ফিডবেকটো দিব বিচাৰিলোঁ হয় হয় ধন্যবাদ মই নিশ্চয় আকৌ অৰ্ডাৰ কৰিম ঠিক আছে দিয়ক হ'ব